মই সংগ্ৰহ ডাকটিকত মুদ্ৰা শিল আদিসমূহৰপৰা বিভিন্ন কথা জানিব পাৰোঁ এইসমূহৰ বৰ্তমানত এইসমূহৰ শৈক্ষিক মূল্য আছে বা অন্যান্য গুৰুত্বপূৰ্ণ দিশসমূহত এইসমূহে আমাক বিভিন্ন কথা জনাত সহায় কৰে ডাকটিকটসমূহৰপৰা আমি সেইসময়ৰ ডাক ব্যৱস্থাৰ বিষয়ে জানিব পাৰোঁ সেইসময়ত বিভিন্ন বিভিন্ন ডাক সূচায় মাই ডাকটিকত মোৰ মোৰ ডাকটিকট স্মাৰক ডাকটিকত আদি বিভিন্ন ডাক টিকটসমূহ পোৱা গৈছিল ডাক টিকটসমূহৰপৰা এখন ঠাইৰপৰা আন এখন ঠাইলৈ ডাক পঠোৱা ব্যৱস্থা কেনেদৰে গৈছিল কি হৈছিল সেইসমূহ জনাৰ উপৰিও মুদ্ৰাসমূহ মুদ্ৰাসমূহৰপৰা আমি সেইসময়ৰ সমাজৰ অৰ্থনৈতিক ব্যৱস্থাটোৰ কথা জানিব পাৰোঁ ৰূপৰমুদ্ৰা সোণৰ মুদ্ৰা আদিসমূহৰপৰা সেইসমূহৰ সমাজখনৰ অৰ্থনীতি দিশটোৰ কথা জানিব পাৰোঁ মুদ্ৰাসমূহ সেই সময়ত কেনেদৰে চলিছে বিনিময় প্ৰথাত মুদ্ৰাসমূহৰ ভূমিকা সেই সময়ত কেনেদৰে আছিল সেই জানিব পাৰোঁ আৰু মই বিভিন্ন বিভিন্ন এই আপোনাৰ উচ্চ মানদন্দৰ শিল সংগ্ৰহ কৰিছোঁ এই শিলসমূহ সেই সময়ত অতি গুৰুত্বপূৰ্ণ মূল্য আছিল এনেদৰে আমি এই ডাকটিকট মুদ্ৰা শিলসমূহৰ শৈক্ষিক মূল্যৰ কথা জানিব পাৰোঁ আৰু মই এইবোৰৰপৰা এনেদৰে বিভিন্ন শৈক্ষিক শিক্ষা লাভ কৰিছোঁ